অঁ ছুইগি ৰেষ্টুৰেণ্ট নেকি আচ্ছা মই আপোনাৰ হোটেল এখনত আছোঁ বৰষুণৰ বতৰ ধাৰাষাৰ বৰষুণ হৈ আছে এতিয়া বাকী ৰেষ্টোৰেণ্টবিলাকো আপোনাৰ বন্ধ হৈ গ'ল মই অলপ বেলেগ জেগাৰ পৰা আপোনাৰ আহিলোঁ ৰাস্তাত আপোনাৰ কোনো ৰেষ্টুৰেণ্ট দেখা নাপালোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টখন খোলা দেখা পালোঁ সেইকাৰণে ফোন মাৰিছোঁ আচ্ছা এটা ভেজ থালী দিব পাৰিব নেকি উপলব্ধ আপোনাৰ যদি হয় আপোনালোকে কম পইচাত মোক এটা ভেজ থালী অমোক হোটেললৈকে মই অমোক হোটেলত আছোঁ হোটেল নাম্বাৰটো আপোনালোকক মই হেৰি কই হোৱাটচ্এপ কৰি দি আছোঁ মই সেই হেৰিটোত আপোনালোকে মোক ফোন মাৰিব এই তালৈকে বস্তুখিনি আপোনালোকে লৈ আহিব ধন্যবাদ